মই মোৰ জন্তুবোৰৰ যত্ন লওঁ গৰু গৰুক ৰাতিপুৱা গঁড়ালৰ পৰা গোহালিৰ পৰা নি মই পথাৰত এৰাল দিওঁ আৰু দুপৰীয়া টাইমত পানী দিওঁ ছাঁহত বান্ধো আৰু সন্ধিয়া আনি গোহালিত খেৰ খেৰ চেৰ দি পানী দি বান্ধি থওঁ তাৰ পিছত আঁঠুৱা তৰি দিওঁ জাগ দিওঁ ঠিক তেনেদৰে ছাগলীবোৰকো সেই ৰাতিপুৱা গঁড়ালৰ পৰা নি পথাৰত দিওঁ দুপৰীয়া টাইমত পানী খুৱাওঁ ছাঁহত বান্ধো আৰু ঘৰলৈ আনাৰ পিছত যদিও পেট নভৰে তেতিয়া মই নিমপাত কঁঠাল পাত আদি খুৱাওঁ কলৰ বাকলি যি যি সিহঁতি খোৱা কিবাও যদি ঘৰত থাকে তেতিয়া সিহঁতক খুৱাওঁ কিবা কিবি খুৱাই তেনেকৈ পেট ভৰাওঁ আৰু সন্ধিয়া হ'লে মানে গঁড়ালত বান্ধোঁ তাৰ পিছত আকৌ ঠিক তেনেদৰে মোৰ হাঁহ কুকুৰাবিলাককো মই গঁড়ালৰ পৰা উলিয়া উলিয়াওঁ আৰু সময় মতে ধান চাউল আদি দিওঁ আৰু মই সিহঁতক সময় মতে ধান চাউল আদি দিবলৈ যত্ন কৰোঁ মোৰ জন্তুবোৰক মই সময় মতে সময় দিব চেষ্টা কৰোঁ মই খাদ্য় সিহঁতক খাদ্য়ৰ যোগান ধৰিবলৈ চেষ্টা কৰোঁ সিহঁতৰ যত্ন ল'বলৈও চেষ্টা কৰোঁ মোৰ মই নথকা টাইমত মোৰ জন্তুবোৰৰ যত্ন ল'বলৈ মই মোৰ মা দেউতা বা বা আদিক মই দিওঁ বা তেওঁলোকে যত্ন লয় মোৰ জন্তুবোৰক মই গৰুক গোহালিত ৰাখোঁ আৰু ছাগলীকো মই ওখকৈ চাং পাতি মই গঁড়াল এটা সাজি দিছোঁ ঠিক তেনেদৰে মোৰ হাঁহ কুকুৰাবিলাককো মই বাহিৰত মই গঁড়াল বনাই দিছোঁ আৰু মোৰ গৰুবিলাকৰ বা সিহঁতৰ পৰিষ্কাৰ পৰিচ্ছন্ন পৰিচ্ছন্নতাকৈ মই ৰাখোঁ গোহালি সদায় চাফা কৰোঁ চাফ চিকুণকৈ ৰাখোঁ গঁড়াল ছাগলীৰ গঁড়াল চাফ চিকুণকৈ ৰাখোঁ হাঁহ কুকুৰাৰ গঁড়াল চাফ চিকুণকৈ ৰাখোঁ আৰু পাৰিলে সিহঁতৰ জেগাবিলাকত মই ফেনাইল ছটিয়াই দিওঁ চাফ চিকুণকৈ ৰাখিবলৈ চেষ্টা কৰোঁ